মই জীৱিকাৰ বাবে এটা চৰকাৰী প্ৰতিষ্ঠানত চাকৰি কৰোঁ মোৰ দায়িত্ব হ'ল বিভিন্ন ধৰণৰ মেনেজেৰিয়েল ডিচিছন লোৱাৰ সমাজৰ প্রতি থকা দায়বদ্ধতাৰ বাবে এই কেৰিয়াৰ পথ বাছি লোৱাৰ সিদ্ধান্ত লৈছিলোঁ